খানা বনোৱাৰ কথা ক'ব গ'লে মই ভাত দাইল চবজি যিখিনি চ যিকোনো চবজি হওক মই ভালদৰে বনাই ভাল পাওঁ

চিকেন হওক বা লোকেল চিকেন হওক সেইবোৰ মই ভালকৈ বনাই দিওঁ মোৰ এইবোৰ হেবিট হয় মই কম সময়ৰ ভিতৰত মই খানা বনাই ৰেডি কৰি দিওঁ বাট তাৰে লগত মই শিকিব বিচাৰোঁ চিকেন পকৰা চিকেন পকৰা কেনেকৈ বনায় বেলেগে বনোৱাটো মই সোৱাদ লৈ পাইছোঁ বাট নিজে বনাই নিজৰ বনোৱাটো মই খোৱা নাই গতিকে মই চিকেন পকৰা বনাব খোজোঁ বাট মোৰ টাইমৰ টাইম শ্ৱৰ্ট থকাৰ কাৰণে মই চিকেন পকৰা মই আজিলৈকে বনা বনাব শিকা নাই আৰু মই সেইটো শিকিব বিচাৰোঁ চিকেন পকৰা কেনেকুৱা বনায় আৰু তাৰ লগত কি কি সংমিশ্ৰণ কৰে কি কি মিহলাই চিকেন পকৰা ৰেডি কৰে সেইটো মই জানিব খোজোঁ তাৰে লগত যিখিনি আছে মানে সেইখিনি মই জানিব বিচাৰোঁ পূৰা মানে ৰেচিপিটো মই জানিব বিচাৰোঁ যে কেনেকুৱা কি কৰি মানে চিকেন পকৰা ৰেডি কৰে তাৰপিছত মই জানিব বিচাৰোঁ বাৰ্গাৰ বাৰ্গাৰ কেনেকুৱা ৰেডি হয় তাৰ নিজে বনোৱা সোৱাদটো ল'ব খোজোঁ মই তাৰ লগত কি কি সংমিশ্ৰণ হয় যিখিনিয়ে হওক সেই সকলোখিনি মই জানিব খোজোঁ আৰু নিজে মই সেই ৰেচিপিটো নিজে মই দেখি বুজি কিনে মই নিজে বনাবলৈ খোজোঁ বাট সময়ৰ সময় নথকাৰ বাবে মই সেই ৰেচিপিটো মই আজিলৈকে জানিব নোৱাৰিলোঁ আৰু মই সেই ৰেচিপিটো মই জানিব খোজোঁ আৰু জানি নিজৰ মাইণ্ডত মানে মই এইটো ছেট কৰি কেনেকুৱা বনাব লাগে সেই সকলোখিনি মই জানিব খুজি মানে সেই ৰেচিপিটো মই ৰেডি কৰি নিজে বনোৱা সোৱাদটো মই ল'ব খোজোঁ প্লাছ আৰু কিছুমান আছে যিখিনি ৰেচিপি বৰ ধুনীয়া ধুনীয়া কেতিয়াবা ইউটিউবত মই চাওঁ ভাল ভাল ৰেচিপি দেখুৱায় আৰু তাৰে ভিতৰত মই ক'ব গ'লে ৰুটি পুৰি সেইবোৰতো মই নিজেই বনাই পাইছোঁ বনাব জানো সেইখিনি আইডিয়া আছে সেইখিনি মই বনাই আমাৰ ফেমিলিক মই প্ৰভাইডো কৰিছোঁ বাকী মোৰ মানে মাইণ্ডত আছে যে মই চিকেন পকৰা বাৰ্গাৰ সেইখিনি মই কেনেকুৱা মই মানে ৰেচিপিটো শিকি কেনেকুৱা মই নিজেই ৰেডি কৰিব পাৰিম তৈয়াৰ কৰিব পাৰিম আৰু ভাল মানে সোৱাদ আনিব পাৰিম সেইটো মই শিকিব খোজোঁ